ওজন বঢ়াবলৈ ওজন বঢ়াবলৈ হ'লে মানে কি আমি গাঁৱত গাঁৱত আমাৰ কিছুমান প্ৰতিকাৰক আছে সেইটো বস্তুটো হ'ল আমি ঘৰুৱা খাদ্যবিলাক সদায় ভালদৰে খাব লাগে যেনে ঢেকীয়া কলমৌ শাক এইবিলাক ঘৰতে বনোৱা যিবিলাক আমি ঘৰতে নিজে পচন সাৰ দি কৰোঁ ধৰক সেইবিলাক বস্তু খালে আমাৰ স্বাস্থ্যটো ভালে থাকে সবল হয় ওজনটোও বাঢ়ে আৰু স্বাস্থ্যটো ভালে থাকে তাৰ ভিতৰতো এটা মানে কি গাঁৱততো আজিকালিতো জিমটো থাকেই জিমত গ'লে ওজন বাঢ়ে মানে বডিটো বাঢ়ে ওজনটোও বাঢ়ে ধৰ তাত কিন্তু আমি তেনেকুৱা বাহিৰৰ বস্তুবিলাক নাখাওঁ আমি জিম কৰিলেও ধৰ আমি যিটো কাম কৰোঁ ওজন বঢ়াবলৈ আমাৰ ৰাতিপুৱাৰ খাদ্যটো ভাল আমি ৰাতিপুৱা আমাৰ এতিয়া এতিয়া গৰম দিনত গৰম দিনত আমি উখোৱা উখোৱা চাউলৰ ভাত ঠাণ্ডা ভাত আমি একচৰীয়া খাই দিওঁ আলু পিটিকা তাৰ লগত থাকিব বেঙেনা এইপিনে আৰু কঠালগুটি সেইবিলাক আমি পিটিকা কৰি যেতিয়া ঘৰতে থকা কেঁচা জলকীয়া সেইবিলাক সানি পেলাই যেতিয়া খাব ধৰোঁ তেতিয়া কাম কৰিলে ওজনটো বাঢ়ে আৰু ভোকটো মানে মানুহটো সবল হয় শক্তি হয় তাৰ ভিতৰত মানে কিছুমান আছে মানে খাদ্যৰ আকৌ যেনে ক'লোঁ ধৰ আমি এতিয়া আমাক কোনোবা দিন ৰাতিপুৱা আমি এতিয়া কাম কৰি পথাৰত কাম কৰিবলৈ গ'লোঁ ধৰ কাম কৰি আহি আমি যেতিয়া আমাৰ পথাৰত আমাৰ আহাৰ হেৰি খাদ্যটো দিয়ে তাৰ তাত ভিমকল আৰু পিঠাগুৰি কেঁচা পিঠাগুৰি সানি যিটো সেইটো খালেও মানে বহুত শকত হয় মানুহটো তাগৰা হয় মানে কি ওজনো বাঢ়ে তাতে ভোকটো নিৰাময় হৈ যায় আৰু বেলেগ খাব নালাগে আৰু ধৰ তাত ভিমকল আৰু কেঁচা পিঠাগুৰি যেতিয়া ঘোল কৰি যেতিয়া খোৱা দিব তেতিয়া মানে সেইটো বস্তু বেছি খাই মানে সেইটো শক্তিও হয় আৰু ওজনো বঢ়াব পৰা যায় আৰু আৰু ওজন বঢ়াবলৈ মানে কি ধৰ আমাৰ প্ৰকৃততে আমাৰ এতিয়া যিটো আমি আজিকালি সাৰ দিয়া বস্তু সাৰ দিয়া বস্তু খালে ওজনটো নাবাঢ়ে খালি দিগদাৰহে কৰে ফেটচ হয় মানুহ শ শকত হয় কিন্তু আমি যিটো আমি গাঁৱলীয়া আমি যিটো আমি এতিয়া ঢেকীয়া কলমৌ কলপচলা কলদিল আমাৰ ঘৰতে বনোৱা আমি যিবিলাক মানিমুনি দ্ৰোণ পাত এইবিলাক মিলাই যেতিয়া আমি খাওঁ ধৰ আমি খাদ্য খাওঁ তেতিয়া বনালে সেইটো সেইটো খাদ্যটো খালে মানে কি মানুহটোৰ শক্তিটো ভালে থাকে আৰু তাৰ ভিতৰত মানে কি মানুহটোৰ ওজনো বাঢ়িব পৰা যায় সেইটোৱেই